হয় মই হেডফোন এডাল অৰ্ডাৰ দিছিলোঁ হেডফোনডালৰ ছাউণ্ড কোৱালিটিৰ পৰা ধৰি আপোনাৰ বেটাৰী পিক আপ বহুত ভাল ছাউণ্ড শুনিবলৈ ভাল আপোনাৰ চাৰ্জ দিলে আপোনাৰ এক দিন আধা ঘণ্টা চাৰ্জ লগালে তিনিদিন গুছি যায় আপোনাৰ মই প্ৰডাক্টটো ভাল পাইছোঁ